এইটো এক্টৰ দ্বীপ দা নম্বৰ হয় নেকি অ' মাই গড আপোনাৰ নাম্বৰটো যে মই কেনেকৈ কালেক্ট কৰিছোঁ কিমানে যে ফেক নাম্বাৰ দিছে অ' দ্বীপ দা আপোনাৰ মই বহুত বহুত ডাঙৰ ফেন হে হেই নম্বৰটো কথা বাদ দিয়ক মই আপোনাৰ বিগ ফেন মানে বিগ মানে একে বিগেস্ট ফেন আৰু মানে মই ভা মই দ্বীপ দা মই ভাবিবই পৰা নাই আপোনাৰ লগতে সচাঁকৈ কথা পাতিছোঁ নেকি মই আপোনাৰ মাতটো শুনিয়ে গম পাইছোঁ আৰু ইমানেই ফেক নাম্বাৰ দিছে নহয় এ মই আপোনাৰ নিচিনা এক্টৰ হ'ব বিচাৰোঁ হে নিদিওঁ নিদিওঁ মই একদম আপোনাৰ ইমান ডাঙৰ ফেন হিচাপে সেইকণ বিশ্ৱাস কৰিব পাৰে দেই এইটো বাহ হয়টো মোৰ আজি জীৱন ধন্য হৈ গ'ল জানোঁ জানোঁ জানোঁ জানোঁ দাদা জানোঁ নিদিওঁ নিদিওঁ মানে মই মানে আপোনাৰ নিছিনা এজন এক্টৰ হ'ব বিচাৰোঁ তেনেকুৱা একদম তামাম এক্টৰ এজন গতিকে মানে আপুনি কেনেকৈ চাকছেচ হৈছে ইমানখিনি দাদা মোকো অকণমান শিকাওঁচোন অকণমান ইনস্পাইৰেশ্ৱন দিয়ক দিয়ক হয় হয় দাদা

নাই নাই মই দিমেই মই বহুত ভাল পাওঁ দাদা এক্টিং বহুত ভাল পাওঁ মই কৰিম দাদা মই মুঠতে হয় হয় দাদা মই সেইখিনি চব কৰিম মুঠতে মই আপোনাৰ নিচিনা হ'ব বিচাৰিছোঁ মোক সেইটোৱে জীৱনৰ লক্ষ্যই এতিয়াতো দাদা মই আপোনাক মই আপোনাক দাদা হয় হয় মই আপোনাক গুৱাহাটীত এদিন লগ কৰিব পাৰিম নেকি হ'ব আপুনি হ'ব মই আপুনি যেতিয়াই পাৰে আপুনি লগ কৰিবচোন দেই দাদা আপোনালৈ ৰিকুৱেষ্ট থাকিল আৰু ঠিক আছে থেংক ইউ দাদা ফোনটো যে ধৰাৰ কাৰণে